মাছ ধৰাৰ বিষয়ে কিছুমান কথা এনেকুৱা আছে আমি মাছ ধৰোঁ ধৰক আমি কি কয় আছৰা মাৰি মাৰি মাছ ধৰোঁ এনেকৈ নেট টানি সাত আঠজন মানুহে নেট টানি ফিচাৰীত যেতিয়া মাছ মাৰোঁ তেনেকৈ মাৰোঁ তাৰপিছত আমি মেচিনেদি সিঁচি কিনে তেনেকৈ মাৰোঁ তাৰপিছতো আৰু এটা কথা আছে আমি যিটো বস্তু মানুহে নাজানে যেনেকুৱা ধৰক কিছুমান মানুহে নাজানে যিটো চেপা পাতা বুলি কয় যিটো চেপা পাতো আমি চেপাটো পাতাই পাতি যিটে পাতি আহোঁ যিখিনি দি আমাৰ মানে পানী যাই লিক্ হৈ থাকে যিফালে মানে এইটো খালৰ পৰা সিটো খাললৈকে পানী যাই থাকে বা বেলেগ চাইডে যাই থাকে সেইখিনি জেগাইদি মাছ ওলাই যাব পাৰে সেইখিনি জেগাত আমি মানে চেপা পাতি তাৰে ওপৰত মেটেঙা জাপি দিওঁ সেইটো সোমোৱাৰ ৰাস্তাটোহে মাছটোৱে পায় কিন্তু ওলাই যোৱা ৰাস্তাটো মাৰ মাছটোৱে নাপায় যেন চেক তেনেকুৱা চোহাটো আছে চেপা চোহা বুলি কওঁ আমি মানে সেইটো চেপা আৰুএইটো চোহা চোহাটো আমি ডাইৰেক্ট পানীতে পেলাই থৈ দিওঁ পানীত পেলাই থৈ দিলে মানে তাতে সোমাই থাকে সোমাব পাৰে কিন্তু ওলাব নোৱাৰে তেনেকৈ বাঁহেৰে বনোৱা যায় বাঁহ এটা বাঁহৰ যিটো বাঁহৰ পাব বুলি কওঁ বাঁহৰ পাব এটাত ফাটেই মানে মাজৰখিনি হোলা দি কিনে ফাটেই ফাটে দি কিনে তাৰ সেইখিনি বা চাইডৰখিনি উঠাই দি কিনে পাতল কৰি আমি বঢ়িয়া কৰি আমি সেই কৰি লওঁ মানে তাক এটা সেই খোলৰ নিচিনা কৰি লওঁ মানে টঙালি দি গাঁঠি দিও গাঁঠি দি কিনে মানে যাতে সোমাই সোমাই গৈ হেঁচি হেঁচি সোমাই থাকে কিন্তু সিহঁতে ওলাই নাযায় মানে ভাবিছে কি গাৰাত সোমাইছে গাৰাৰ নিচিনা কামটো কৰি দিওঁ তেনেকুৱা হিচাপত তাত সোমাই থাকে তেনেকুৱা আৰু চেপা চোহা এই দুটা বস্তু আমি কৰি লওঁ তাৰপিছত বেলেগ আৰু কি আছে নাজানা বস্তু এনেকুৱা আছে কিন্তু আমি যিটো বস্তু আমি যি পঁচাত আনি কিনে মেটেঙাৰ তলত সেই যিটো বস্তুৰ পৰা আমি এখান নেট সোমাই দিলোঁ সোমাই দি নেটটো উঠাই আনি তাৰ পৰা মেটেঙাবিলাক জোকাৰি জোকাৰি জোকাৰি জোকাৰি পানী যেতিয়ালৈকে বহুত হৈ থাকাৰ পিছতো মেটেঙাবিলাক আমি উঠাই উঠাই বাহিৰৰ ফালে ফেলাই দিওঁ বাহিৰৰ ফালে পেলাই দি দি দি লাষ্টত যিখিনি মানে যিখিনি ৰয় মেটেঙাৰ যিবিলাক চুলি থাকে তলত সেই চুলিৰ লগত মাছবিলাক লাগি থাকে যেতিয়া মাছবিলাক লাগি থাকে সেইবিলাকত লাগি থাকাৰ লগে লগে সেই চুলিখিনিত যি চুলিবিলাক এতিয়া জকৈৰি সৈতে অলপ চলপ ৰৈ যায় ৰৈ যায় পুৰা গেদাৰ নিচিনা হৈ যায় গেদাৰ নিচিনা হোৱাৰ লগে সেইবিলাক লাহে লাহে আমি চাফা কৰোঁ চাফ কৰি কিনে পানীত অলপমান যিটো যিটো নেট টানা যায় আমাৰ অলপ সৰু মাছটো নবজা তেনেকুৱা এটা আছে আৰু এটা মানে পুৰা নেট আছে মানে কি একো নাযায় আমাৰ আঁঠুৱাৰ নিচিনা একো নাযায় গোটেইখিনি ফ'চি যায় তাৰ পৰা অলপ অলপকৈ মাছটো মানে কি এই মেটেঙাৰ পানীৰ মাজতে মেটেঙা অলপমান চাফ কৰি লৈ তাৰ ওপৰত উঠাই লওঁ উঠাই লৈ কিনে তাৰ পৰা মাছটো বাছি যোন ডাঙাৰ মাছ পায় তাক আমি পানীতে ধৰি লওঁ পানীত ধৰি কিনে মোনাত ভৰাই গাঁঠি মাৰি লওঁ তাৰপাছত ওপৰত যিখিনি আছে যিখিনি গেদা বুলি কয় গেদাখিনি উঠাই কিনে তাতে যি সৰু সৰু যিখিনি মাছ আছে সেইখিনি আমি বেলেগকে ভৰাই লওঁ তেনেকৈ ভৰাই কিনে আমি তেনেকৈ মাছ মাৰাটো আমি কামটো কৰোঁ কিন্তু কিছুমানে এইবিলাক বস্তু নাজানে কিন্তু বৰ্তমান এতিয়ালৈকে মানে সেইবিলাক কোনো আজিকালি আজিকালি মানুহে নাযায়েই বাৰু তেনেকুৱাকৈ নাযায়েই কিন্তু কোনো মানে আগতে যিবিলাক এইবিলাকে এনেকুৱা ছিষ্টেমতে কৰিছিল কিন্তু আজিকালি নাযায় কাৰণে এইবিলাকে নাজানে কিন্তু এইটো মাছ মাৰা পদ্ধতি বহুত ধুনীয়া হয়